হয় মই আপোনাৰ শিৱসাগৰৰ পৰা কৰিলোঁ মোক গুৱাহাটীৰ উজানবজাৰত আপোনালোকৰ পি পি জি এটা আছে হয়নে অঁ তাতে মানে মোৰ এডমিশ্বন ল'ব আছিলে মই ওজা এলেনত কচিঙৰ কাৰণে আহিছোঁ আহিম বুলি ভাবিছোঁ গুৱাহাটীলৈ আপোনাক কোনোবাই ক'লে আপোনালোকৰ এটা পিজি আছে বুলি তেওঁ ছোৱালী থাকি গৈছিলে তাতে মই এইটোৱে খবৰ ল'ব আছিল এতিয়া ছীট এভেইলেব'ল আছেনে

নাই চিংগল ৰূম নালাগে মানে কোনোবা চেয়াৰিং হ'লে ভাল হয় এনেই আপোনালোকৰ কি কি কিবা এনেকুৱা নিয়ম কি কি আছিলে ইন টাইম আউট টাইম বুলি কিবা আছে নেকি বাৰু

ঠিক আছে

আচ্ছা আচ্ছা আচ্ছা

আচ্ছা

আচ্ছা আচ্ছা আচ্ছা

আচ্ছা

আচ্ছা আচ্ছা ঠিক আছে আৰু মই বুক কৰিব হ'লে কি কৰিব লাগিব এডভান্স দিব লাগিব

অলপমান মই কথা পাতি লওঁ ঘৰতো তাৰ পিছত মই আপোনাক জনাই দিম বাৰু এনেই এডভান্সটো যদি দিব লাগে আপোনাক কিমান মান দিব লাগিব আচ্ছা আচ্ছা আচ্ছা ঠিক আছে হ'ব দিয়ক মই অলপমান ঘৰত কথা পাতি চাওঁ আপোনাক কালিৰ ভিতৰত মই জনাই আছোঁ ঠিক আছে ঠিক আছে হ'ব দিয়ক মই আপোনাক জনাম